পাঁচ পাঁচ ঊনৈছশ সাতান্নবৈ দুই দুই ঊনৈছশ আঠান্নবৈ পাঁচ এক ঊনৈছশ ষাঠি দুই চাৰি দুহেজাৰ তেইছ চাৰি ছয় দুহেজাৰ পাঁচ